মোৰ কৰ্মক্ষেত্ৰ শৈক্ষিক দিনবোৰত পোৱা এটা প্ৰত্যাহ্বানমূলক কামৰ বিষয়ে ক'বলৈ

মহাবিদ্যালয় তেজপুৰত প্ৰশিক্ষণ লৈ থকা অৱস্থাত দ্বিতীয় বৰ্ষৰ সময়ত ব্যৱহাৰিক দিশত যিবোৰ আমাক কাম দিছিলে সেই কামবোৰৰ ক্ষেত্ৰত মই ভালেমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ সম্পূৰ্ণ ভাগি পৰাৰ লেখিয়া তথাপি নিজৰ ধৈৰ্য্য় আৰু সাহসৰ বলত সকলো কাম নিয়াৰিকৈ সফলভাৱে কৰিবলৈ সক্ষম হৈ উঠিছিলোঁ এই ক্ষেত্ৰত প্ৰথমতেই নিজক উদ্যমী কৰি ৰাখিছিলোঁ দ্বিতীয়তে কৰ্ম কৰাৰ যিটো হেঁপাহ স্পৃহা সেই বস্তুটো কোনোদিনেই নাইকীয়া হৈ যাব দিয়া নাছিলোঁ লগতে এই সময়ত মোৰ লগৰ বন্ধু বান্ধৱী বা অন্যান্য সহশিক্ষাৰ্থীয়ে যথেষ্ট সহায় সহযোগ আগবঢ়াইছিল তেখেতসকলৰ নাম মই উল্লেখ কৰিব নোৱাৰিলেও সদায় কৃতজ্ঞতাৰ পাত্ৰ তেখেতসকল